উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত লখিমপুৰ জিলাখনে সন্মুখীন হোৱা মূল সমস্যাটো হৈছে বানপানী আৰু সুবিধাসমূহ হৈছে যেনে বৰ্তমান সময়ত লখিমপুৰ জিলাখনৰ আন্তগাঁথনিক ক্ষেত্ৰত বহুতো বৃদ্ধি আৰু বিকাশ হোৱা দেখা গৈছে যেনে লখিমপুৰ কেঞ্চাৰ হস্পিতেল লখিমপুৰ মেডিকেল হস্পিতেল নতুন নতুন ৰাজপথ এনে ধৰণে লখিমপুৰৰ উন্নতি হৈ গৈ আছে